অঁ এই আমি মানে মানাহ অভয়াৰণ্য মানে চাব যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কোনফালেদি যাব লাগিব আৰু তালৈ মানাহ অভয়াৰণ্যত কি কি আছে মানে

আমি চাৰিজন যাম আমি ফেমিলীয়ে যাম বাৰু ফেমিলী এটা মোৰ ল'ৰা ছোৱালী দুটা আৰু মানে মই আমি চাৰিজন যাম হয় নেকি আচ্ছা ঠিক আছে আমি মানে এতিয়া বৰপেটা হৈ যা গে'লে ওচৰ হ'ব নে পাঠশালা হৈ গ'লে ওচৰ হ'ব হৈ যাব নেকি আচ্ছা ঠিক আছে বাৰু আমি বৰপেটা হৈয়ে যাম অঁ মোক মানে আপোনাৰ সেই নম্বৰটো এই ভাস্কৰে দিছিল অঁ এতিয়া মই বোলো আপনাক সুধি চাওঁ কিহেদি কেনেকৈ যাব পাৰি কিহেদি কেনেকৈ ওচৰ হয়